অঁ পলাশ ঠেঙাল হয়নে অঁ আপোনাৰ চিকেন ফাৰ্ম আছে বুলি কোৱা শুনিছিলোঁ অঁ অঁ হেৰি মোক মানে অলপ পোৱালি দৰকাৰ হৈছিলে এই চিকেনৰ কুকুৰাৰ পোৱালি অলপ অঁ কুকুৰা পোৱালি অলপ দৰকাৰ হৈছিলে পোৱা যাব নহয় ধৰক এতিয়া এশমান দৰকাৰ হৈছিলে পোৱালি

যদি হয় মানে মই কালিলৈ আনিমগৈ প্ৰথমতে চাই ল'ব লাগিব পোৱালিটো কেনেকুৱা ধৰণৰ পোৱালি কেনেকুৱা জাতৰ আছে অঁ লোকেলটো আছে ন কয়লাৰটো আছে অঁ এইবোৰ আপুনি পাৰ পিছ কেনেকৈ দিয়ে এটো পঁচপন্ন টকা ন অঁ তাতকৈ অলপ কম বেছি নহ'ব নেকি অঁ অঁ হেৰি মানে এইটো পোৱালিটো আপোনাৰ তাত লম হয় আপুনি পোৱালিটো নিজৰ গাড়ীয়ে থৈ যাবহি নে আনিবলৈ আকৌ বেলেগকৈ আনিব লাগিব অঁ অঁ অঁ অঁ নাই এই এশ পোৱালিতকৈ আৰু বেছি পাম নহয় চাগৈ অলপ সৰহকৈ হ'লেও অঁ অঁ কাইলৈ বাৰু গৈ লওঁ যদি পোৱালিবিলাক পচন্দ হয় তেতিয়া মানে অলপ সৰহকৈ আনিব পাৰোঁ ঠিকনা নাই অঁ যদি ভালদৰে দাম দৰটো পাতা পতে তেতিয়া মানে অলপ সৰহকৈ আনিম

অঁ লোকেলটো ন অঁ অঁ ঠিক আছে বাৰু কালিলৈ পাতি লমগৈ আপোনাৰ লগত অঁ অঁ আপুনি ফাৰ্মতে থাকিব নহয় চাগৈ অঁ অঁ ঠিক আছে মই আপোনালৈ ফোন এটা কৰি লম বাৰু আপুনি অকৌ কোন সময়ত বা আজৰি থাকে অঁ অঁ তেতিয়া মোৰ মই সাতটামান বজাত ফোন কৰিম তেতিয়া আপুনি মোক জনাই দিব কিমান টাইমত যাব লাগিব অঁ অঁ ঠিক আছে দিয়ক মই যাম বাৰু